প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ লগে লগে অসমীয়া ভাষাটোৰ সলনি হৈছে বুলি ক'লে আমি ভাল আৰু বেয়া দুয়োটা দিশেই ক'ব পাৰোঁ ভাল দিশ বুলি ক'লে আমি ক'ব পাৰোঁ যে আগৰ দিনত মানুহে অসমীয়া ভাষাৰ মানে কিবা এটা শব্দ ধৰক চাবৰ কাৰণে ডিক্সনেৰী ব্যৱহাৰ কৰিছিলে কিন্তু আজিকালি আমি ডিক্সনেৰী ব্যৱহাৰ নকৰোঁ গুগলতে আমি মানে চাব পাৰোঁ কিবা এটা ছাৰ্চ কৰি অসমীয়াত যিহেতু আজিকালি বহুত এপ ওলাইছে যেনে ৰামধেনু এপ কিন্তু তাৰ সমান্তৰালভাবে আমি কিন্তু অসমীয়া ভাষাটোৰ সলনি হোৱা বুলি ক'লে কিন্তু বহুত সলনি হৈছে কাৰণ আজিকালি ইংৰাজী ভাষাটো যিহেতু সৰুৰ পৰাই আমি যিহেতু বহুত কম্পিটিচনৰ যুগো হৈ গৈছে তো আমি ইংৰাজী ভাষাটোক অলপ বেছি প্ৰাধান্য দিবলগা হয় কাৰণ যিহেতু সব ইংলিছতে আজিকালি হৈ গৈছে আৰু গুগলতো মানে ইংলিছতে মানে কথাটো বেছি ভালকৈ পোৱা যায় কোনোবা এটা টপিকৰ বা অসমীয়াত ইমান ভালকৈ কোনো এটা টপিকৰ বিষয়ে বহলকৈ পোৱা নাযায় কিন্তু ইংলিছত সেই চেম টপিকটো মানে বেছি ভালকৈ পোৱা যায় তো সেইটো ক্ষেত্ৰত অলপ নিগেটিভিটি আছে আৰু আপোনালোকে যোনটো আপোনালোকে যিহেতু এতিয়া এইটো কৰি আছে এইটো মানে এটা উল্লেখনীয় দিশ যে অসমীয়া ভাষাটো বিশ্বদৰবাৰত আপোনালোকে নিবৰ কাৰণে চেষ্টা কৰি আছে এইটোৰ মাধ্যমেৰে তো ভাল বেয়া দুয়োটা দিশে আছে বুলি আমি ক'ব পাৰোঁ